ভাৰতে সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ ভিতৰত অন্যতম এটা হৈছে বানপানীৰ সমস্যা বৰ্তমান সময়ত বানপানী সমস্যা হৈছে মানুহৰ দৈনন্দিন জীৱনক বহুত পৰিমাণে প্ৰভাৱ পেলাইছে তাৰ উপৰিও বৰ্তমান ভাৰতৰ বহুত সমস্যাৰ ভিতৰতে এটা অন্যতম সমস্যা হৈছে যে গছ গছনি সঘনাই কটাৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি পাইছে যাৰ ফলত প্ৰচুৰ পৰিমাণে গৰম বৃদ্ধি পাইছে গৰমৰ মাত্ৰা পূৰ্বতকৈ এতিয়া অত্যাধিক হ'বলৈ ধৰিছে গতিকে এনেসমূহ সমস্যা বৰ্তমান ভাৰতে সন্মুখীন হ'বলগীয়া হৈছে